হেল্ল' গণেশদা হয়নে অঁ কি কৰি আছে হয় হয় ভালে আছে নহয় তাকে কাইলৈ আপুনি ফ্ৰী আছে নেকি কাইলৈ আবেলি চাৰিমান বজাত হয় নেকি অঁ তাকে মই ভাবিছিলোঁ বহুতদিন লগো পোৱা নাই কথা বতৰাও ভালদৰে পতা হোৱা নাই সেইকাৰণে বোলো অলপ এই খনিকৰ পাৰ্কৰ ফালেই খোজ কাঢ়িবলৈ ওলাই যাওঁ নেকি পৰা যাব ন হয়

অঁ ভালো লাগিব আৰু আবেলি সময়ত অলপ খোজকাঢ়ি ভাল লাগিব বিশেষকৈ সেইফালে আহেই সেইকাৰণে ভাবিছোঁ বহুতদিন লগ পোৱাও হোৱা নাই আৰু দুই এটা কথাও পাতিব পাৰিম মনটোও ভাল লাগিব ন সেইফালে গৈ হয় হয়

অঁহ ঠিক আছে হ'ব মই আপোনাক কাইলৈ ফোন কৰিম তেনেহ'লে অঁহ অঁহ ঠিক আছে বাৰু দিয়ক অঁহ অঁহ হ'ব অঁ